হেল্ল' কুন্তলা মই মিনাক্ষীয়ে ক'লোঁ মই আপোনাৰ এটা কথা সুধিব বিচাৰিছোঁ মই নতুন ঘৰ এটালৈ আহিলোঁ চোলাধৰাৰ সুৱাগপুৰলৈ তাত মই বিদ্যুৎ সংযোগ কৰিব বিচাৰিছোঁ আপোনাৰ পৰা মই কেইটামান তথ্য বিচাৰিছোঁ আপুনি জানে নেকি অনুগ্ৰহ কৰি ক'বচোন মই মানে নতুনকৈ নতুনকৈ ঘৰ য'ত লৈছোঁ তাৰ ঠিকনাটো মই আপোনাক দি দিছোঁ চোলাধৰা সুৱাগপুৰ ফোন নম্বাৰ হৈছে ন ন পাঁচ চাৰি ছয় সাত আঠ ন শূন্য এক ইমেইল হৈছে মিনাক্ষী শৰ্মা জিৰ' নাইন জিমেইল ডট কম আপুনি মই কেনেকৈ বিদ্যুৎ সংযোগ কৰিব পাৰোঁ আপুনি মোক অনুগ্ৰহ কৰি ক'বচোন